হেল্ল' অঁ কোনে ক'লে অঁ অনীতা সিং অঁ অঁ কওকচোন নাই নাই অকণমান কওকচোন কি কথা আছিল অঁ অঁ অঁ অঁ অঁ এই আহিছে আজি আহিছে লৈ যাব পাৰিব মই আপোনাক ক'ম ক'ম বুলি থাকিয়েই গৈছে অঁ অঁ ভাল চাহপাতটো ভাল ভালেই নিব পাৰিব আজি আহিছেহে নতুন কেইটামান অঁ অঁ আহিছে অঁ সেইটোৱেই তাকে অঁ অঁ তাকে লৈ যাব পাৰিব নতুনকৈ নতুনকৈ নতুনকৈ একদম ধুনীয়া ফ্ৰেছ ভাল পাব নি খালে অঁ অঁ নাই নাই নিব পাৰিবহি আজি পাৰিলে এতিয়াই ফ্ৰী আছে যদি এতিয়াই আহি যাওক অঁ অঁ সোনকালে আহিব চাহ আমিতো চাৰে তিনিশকৈ দিওঁ অঁ সেইটোৱেই অঁ অঁ মই মানে এইকেইদিন অলপ ব্যস্ত আছিলোঁ সেইটো কাৰণে ফোনটো ধৰিব পৰা নাই অঁ অঁ অঁ অঁ ঠিক আছে আহিব অঁ অঁ ঠিক আছে